অঁ এইটো নেমকেয়াৰ হস্পিটেলত লাগিছে আপুনি ক'ৰ পৰা কৈছিলে অঁ কওঁকচোন অঁ হয় আপোনাৰ বেমাৰটো কওঁক নেমকেয়াৰ হস্পিটেল হয় তল পেটটো বিষায় মানে সদায় বিষায় নে নে মাজে মাজে বিষায় আপুনি কিবা তাইক মেডিচিন খুৱাইছে নেকি ছোৱালীজনীৰ বয়স হয় পেটৰ বিষ ফাষ্টফুড বেছি খায় নেকি ঘৰৰ মানে ঘৰতকৈ মানে হয় আমিতো এনেকৈ তাইক একো ট্ৰিট নকৰাকৈ কি বেমাৰ হৈছে ক'ব নোৱাৰিম কিন্তু হয়

তেওঁক আমাৰ মানে যিজন ডাক্টৰজন তেওঁ মানে আপোনাৰ দহটা বজাৰ পৰা আবেলি চাৰিটা বজালৈকে থাকে কিন্তু তেওঁক লগ পাবলৈ আপুনি তাতকৈ অলপ আগত আগতে মানে এপইণ্টমেণ্টটো ল'ব লাগিব হয় কিন্তু এপইণ্টমেণ্ট আপুনি ল'লে লগালগ মানে নাপায় হয়তো এদিন ৰ'বলগীয়াও হ'ব পাৰে মানে বহুত আগৰ এপইণ্টমেণ্টবোৰ থাকি যায় যে তাৰ পাছত আমি টেষ্ট কৰিহে ক'ব পাৰিম তাইৰ কিবা মানে বেমাৰে হৈছে নে কিবা টেবলেটৰ চাইড এফেক্টো হ'ব পাৰেতো আপুনি হয় আপুনি অহাকালিয়ে আহক তাৰপাছত চাই লওঁক এপইণ্টমেণ্টটো লৈ পেলাই হয়তো আপোনাৰ কাইলৰ ভিতৰত হৈও যাব পাৰে অঁ দুটামান টেষ্ট কৰিবলৈ দিব টেষ্ট দুটা আপোনাৰ লগালগ ৰিপর্ট ওলাই যাব হয় আপুনি খালী পেচেণ্টজনকো লগতে লৈ আহিব হয় ঠিক আছে আপুনি কাইলৈ আহিব থেংক ইউ